আমাৰ অঞ্চলৰ আটাইতকৈ ফলদায়ক খেতিবোৰ হৈছে যেনে আলু খেতি সৰিয়হ খেতি শালি ধানৰ খেতি বাও ধানৰ খেতি আৰু লগতে কল খেতি কিন্তু আটাইতকৈয়ে আমাক বেছি লাভ দিয়া খেতি বিধেই হৈছে শালি ধানৰ খেতি আৰু বাও ধানৰ খেতি কিয়নো প্ৰতিজন কৃষকে সেই শালি ধান খেতিৰ ওপৰতে জীৱিকা নিৰ্বাহ কৰি আহিছে আৰু তেওঁলোকে প্ৰতিবছৰে এই খেতি কৰে আৰু লাভজনক খেতিটো হৈছে আমাৰ অঞ্চলৰ ধান খেতি কল খেতিও কিছু কিছু খেতিয়কে কৰে আৰু সৰিয়হ খেতিও কৰে আলু খেতিও কৰে যিহেতু আলু খেতি কৰিবলৈ যাওঁতে কৃষকৰ কিছু কিছু ক্ষেত্ৰত মানে লোকচানো হ'বলগীয়া হয় বেমাৰ হয় খেতিত বেমাৰ ধৰে তেনেকে ধৰি লওক মানে পইচা খৰচ কৰা হয় সেইমতে আকৌ খেতি উঠোৱাৰ সময়ত মানে সেইটো ফল তেওঁলোকে লাভ নকৰে কিন্তু ধান খেতিয়ে কিন্তু প্ৰতিজন কৃষককে বিপদত নেপেলায় তেওঁলোকে যিবিলাকৰ মাটিত খেতি কৰে আৰু মাটিবোৰ উৰ্বৰা হোৱাৰ কাৰণে খেতিয়কেও যথেষ্ট ধান লাভ কৰে তেওঁলোকে নিজলে ৰাখি ৰাহি হোৱাখিনি বজাৰত বিক্ৰী কৰিব পাৰে এনেদৰে ধৰি লওক এতিয়া ধান খেতিটো আমাৰ অঞ্চলৰ মানে আটাইতকৈ লাভদায়ক খেতি বুলি মই ক'ব পাৰোঁ